স্কুলত মোৰ প্ৰিয় বিষয়টো আছিল গণিত অৰ্থাৎ অংক এই বিষয়টো ভাল পোৱাৰ মোৰ মূল কাৰণ আছিল এই বিষয়টো যোনে পাঠদান কৰিছিল স্কুলত সেই শিক্ষক গৰাকী মোৰ আটাইতকৈ প্ৰিয় শিক্ষক আছিল তেওঁ সকলোবোৰ বস্তু খুব সুন্দৰকৈ বুজাই দিয়াৰ বাবে এই বিষয়টো মই ভাল পাইছিলোঁ ইয়াৰ উপৰিও গণিত বা অংক এটা এনেকুৱা বিষয় যিটো কৰি কেতিয়াও আমনি নালাগে এটা কৰাৰ পাছত আৰু কৰোঁ আৰু কৰোঁ নিচিনা এটা ভাৱ মনলৈ আহি থাকে গতিকে এই বিষয়টোৰ পৰা মই কেতিয়াও আমনি পোৱা নাছিলোঁ বা মোৰ কেতিয়াও আমনি নালাগিছিল সেই কাৰণে মই গণিত আটাইতকৈ ভাল পাইছিলোঁ ইয়াৰ উপৰিও গণিতত বেলেগ বিষয়সমূহৰ দৰে খুব বেছি লিখা মেলাবোৰ কৰি থাকিবলৈ নেলাগে সেই কাৰণে মই গণিত ভাল পাইছিলোঁ